এজন আৰ্টিষ্ট হিচাপে মই সন্মুখীন হোৱা কিছুমান প্ৰত্যাহ্বান অসুবিধাসমূহ হৈছে কোনো এখন ছবি অংকন কৰাৰ পাছত সেই ছবিসমূহ ৰখাত কিছু ক্ষেত্ৰত অসুবিধা হয় যেনে বৰষুণ বাৰিষাৰ কালত বৰষুণ দিয়াৰ ফলত তাৰ পৰা ৰংবোৰ আঁতৰি যায় তাৰ ফলত পুনৰ ৰং কৰিলেও সেই ছবিখন পুনৰ আগৰ দৰে হয় নুঠে আৰু কিছু ক্ষেত্ৰত ছবিসমূহ অংকন কৰাৰ পাছত বিক বিক্ৰী কৰা বিক্ৰী হৈ নগ'লে কিন্তু আৰ্থিক অনাটনৰ সন্মুখীন হয় তাৰবাবে তাৰ বাবে মই তাৰ বাবে মই যেতিয়া বৰষুণ দি দিলে মই পলিথিনেই ছবিৰ ওপৰত ঢাকি থওঁ আৰু ৰ'দ মাজে মাজে ৰ'দত দিয়াৰ ব্যৱস্থা কৰোঁ আৰু কেতিয়াবা আৰ্টৰ বস্তু বা বস্তুৰ নাটনি কিছু ক্ষেত্ৰত হোৱা দেখা যায় কিয়নো আমাৰ মাজুলীত ইমান উচ গাঁৱৰ মাজুলী আমাৰ মই যোন ক'তো সেইদোখৰ হৈছে মাজুলীৰ পৰা কিছু নিলগৰ তাৰ বাবে কিছু বস্তুসমূহৰ কিছু দূৰলৈ আঁতৰলৈ যাবলগীয়া আৰু কিছুমান নাটনি কিছুমান দেখা যায়